মই যোৱা বছৰ আমাৰ গাঁৱৰে গাঁৱত এটি ঘৰ বনালোঁ ঘৰটো কেঁচা আছিলে কেঁচাকৈ বনালোঁ তাৰ পিছত বাস্তুকো এনেকৈ এজনক দেখুৱাই পেলাই চাৰি কাষটো চাই মেলি পেলাই দেখুওৱালোঁ দেখুৱাই মেলি পেলাই কোনফালে দৰ্জা দিব লাগে কোনফালে খিৰিকী দিব লাগে চবফালৰ পৰা মোক দেখুওৱাই দিলে দেখুওৱাই যেনেকৈ দেখুওৱাইছে মই তেনেকেই কৰিলোঁ লেট্ৰিন বাৰ্থৰুমো মই এতিয়া পকী কৰিলোঁ ধুনীয়াকৈ পকী কৰিলোঁ টাইলছ লগাই দিছোঁ চাৰিও ধুনীয়াকৈ তলত টাইলছ লগাই মেলি পেলাই বাৰ্থৰুম চাৰ্থৰুম এনেকৈ ধুনীয়াকৈ মই বনালোঁ তাৰ পাছত উপাসনা স্থলীটো মই পূবফালে দিলোঁ পূবফালে দিলে আমাৰ পূবফালেই দিয়ে পূবফালেদি এতিয়া পূজা পাৰ্ৱণ কৰিবলেও মোৰ মানুহজনীৰ অলপ সুবিধা হয় আৰু ইয়াত মানুহখিনিও ভাল মানুহখিনিও ধুনীয়া কথা বতৰা ব্যৱহাৰ পাতি আৰু এতিয়া মই পকী ঘৰটো বনোৱাৰ পিছতে বহুতো ইয়াত নানান ধৰণৰ বিল্ডিং মানুহখিনিয়ে এনেকৈ কেনেকৈ বনাইছে আগতকৈ থাকি বহুত ভাল লাগে এতিয়া ইয়াত আৰু মই চাৰি পাঁচটা মই ৰুম বনাইছোঁ মোৰ ল'ৰা ছোৱালী দুটা ল'ৰা ল'ৰাটোৰ কাৰণে আৰু ছোৱালীজনীৰ কাৰণে বেলেগ বেলেগ ৰুম মই বনাই থৈছোঁ যাতে সিহঁতৰ ভৱিষ্যতে কোনো ধৰণৰ অসুবিধা নহয় আৰু আলহী দুলহী আহিব মেলিবলৈকো থাকিবলৈও গেষ্ট ৰুম এনেকৈ বনাই দিছোঁ ধুনীয়াকৈ থাকিব মেলিব পাৰিব আৰু চব ফালৰ পৰা ধুনীয়াকৈ কৰি মেলি লৈছোঁ ভালেই লাগিছে থাকি গাঁৱৰ পৰিৱেশটো বহুত ধুনীয়া লাগে থাকি